আপোনাক প্ৰথম বাইকিং বা মটৰচাইকেল চলোৱা অভিজ্ঞতা বৰ্ণনা কৰক প্ৰথম প্ৰথম নিচা বাইকিং বা মটৰচাই বাইক মটৰচাইকেল চলাবলৈ প্ৰথম প্ৰথম একেবাৰে জনা আাছিলোঁ যেতিয়া প্ৰথম প্ৰথম বাইক চলাবলৈ শিকিছোঁ আচলতে মই বাইক চলা শিকিছিলোঁ আনৰ বাইক চলোৱা দেখি দেখি কেনেকৈ বাইকখন ষ্টাৰ্ট কৰে কেনেকৈ বাইকখনত ক্লাটছডাল টানি দিয়ে কেনেকৈ বাইকখনত গিয়াৰ লগাই কেনেকৈ বাইকখনত এক্সিলেটটো লাহে লাহে বঢ়াই দিয়ে তেনেকৈ মই আনে চলোৱা বাইকখন আনে বাইক চলালে মই চাই থাকিছিলোঁ ঠিক তেনেকৈ চাই চাই চাই মই হিৰ' ছুপাৰ স্প্লেণ্ডাৰ বাইকখন মই পোনপ্ৰথমভাৱে চলাবলৈ শিকিলোঁ এনেকৈ শিকি ভয় ভয় কৰি চলি শিকিছোঁ এনেকৈ শিকি শিকি পালচাৰ বাজাজ পালচাৰ ৱান ফিফ্টি চি চি ৰ বাইক চলাবলৈ ছুপাৰ পৰা ডাইৰেক্ট মই বাজাজ পালচাৰ ওৱান ফিফটিত মই চলাবলৈ আৰম্ভ কৰিলোঁ ভয় ভয় কৰি তাৰপিছত তেতিয়া আৰু তাত কিক মাৰিব নালাগে ছেল্ফ দিলেই ষ্টাৰ্ট হয় তেনেকৈ বাইক চলাই আৰম্ভ কৰিলোঁ তেনেকৈ চলাই চলাই লাহে লাহে নিজৰ ব নিজৰতো বাইক তেতিয়া নাছিলে আনৰ বাইক কেতিয়াবা যদি চলাব দিয়ে বহুত ফূৰ্তি পাইছিলোঁ আৰু এনেকৈ চলাই চলাই ইয়াৰ আজি যদি মই পালচাৰ চলাইছিলোঁ কেতিয়াবা আনৰ এখন হিৰ' চলাইছিলোঁ কাৰোবাৰ টি ভি এছ চলাইছিলোঁ কাৰোবাৰ হিৰ'ৰেই বাইক বেছি চলাইছোঁ তাৰপিছত মই গ্লেমাৰ বাইক চলালোঁ হিৰ' গ্লেমাৰ গ্লেমাৰখন চলাবলৈ শিকিলোঁ লাহে লাহে অলপ দূৰৰ পৰা বেছি দূৰলৈকে যাব পৰা হ'লোঁ আগতে ৰাস্তাত কাটে গৰু ছাগলী থাকিলে ভয় লাগিছিল বাইকখন চলাই যোৱাৰ সময়ত কিন্তু যেতিয়া অলপ অলপ কৰি বাইকখনৰ কণ্ট্ৰ'লবোৰ আহিলে চলাবলৈ অলপ জনা হ'লোঁ তেতিয়া ৰাস্তা ঘাটৰ গৰু ছাগলী থাকিলেও আগলৈ যাব পাৰিছিলোঁ কাৰণ ৰাস্তা ঘাটত গৰু ছাগলী থাকেই তেনেকৈ লাজ লাহে লাহে চাব চাবলৈ গ' অহ আচলতে অভিজ্ঞতা বুলি ক'লে মই যেতিয়া প্ৰথম ছুপাৰ হিৰ' ছুপাৰ স্প্লেণ্ডাৰ বাইকখন চলাবলৈ শিকিছিলোঁ তেতিয়া মই ষ্টাৰ্ট দিয়াৰ পিছতে বাইকখন চলাই ষ্টাৰ্ট দি ষ্টাৰ্ট দি গিয়াৰ লগাই যাব খোজোঁতে সমুখত এখন চাইকেল আছিলে চাইকেলখনত পিছপিনে বাইকখন লাগি গৈছিল সেই বাইকখন লাগি যোৱাৰ লগে লগে সেই চাইকেলখনত কেৰিয়াৰ এটা ভাঙিল কেৰিয়াৰৰ যিটো লোহা থাকে লোহাটো ভাঙি গ'ল সেই ভাঙি যোৱাৰ কাৰণে ভাঙি যোৱাত সেই মানুহজনে আমাক আগুৰি ধৰিল আগুৰি ধৰি চাইকেলখন বনাই দিব লাগে কিন্তু যেতিয়া চাইকেলখন বনাই দিবৰ কাৰণে মই মেকানিকৰ তাত লৈ গ'লোঁ চাইকেলখন ভয়ো লাগিছিল প্ৰথম প্ৰথম বাইক চলাইছোঁ একোৱেই নাজানো ভুলতে হৈ গ'ল লাইচেঞ্চো নাই লাইচেঞ্চো নাছিলে এনে প্ৰথম প্ৰথম তাৰপিছত গৈ চাইকেল দোকানত দিলোঁ চাইকেল দোকান চাইকেল লৈ গৈ দিয়াৰ পিছত চাইকেল দোকান মাঠু দি অহাৰ পিছত চাইকেল দোকানীয়ে পাঁচ টকা লৈছিলে পাঁচ টকা এটা লৈছিলে বহুত বেছি টকা নগ'ল পাঁচ টকাতে চাইকেলখনৰ কাম কাজ হৈ গ'ল মেৰামতি হৈ গ'ল তাৰপিছত ভয় লাগিলে এনেকৈ ভয় লাগি লাগি লগাত মই বহুত দিন বাইক চলোৱা নাছিলোঁ লাহে লাহে বাইখন বহু দিনৰ পিছত মই বাইকখন চলাই শিকিলোঁ বহু দিনৰ পিছত বাইকখন আৰু লাৰিলোঁ সেই বাইকখন লাৰি বাইক চলাব শিকিলোঁ আৰু তেতিয়া ভয়ভাৱৱোৰ নোহোৱা হ'ল এই মোৰ অভিজ্ঞতা আছিল আৰু এনেকৈ ক'তো মই এনেই খুন্দা খোৱা নাছিলোঁ তাৰপিছত মই নিজেই বাইক কিনিলোঁ নিজে বাইক কিনিলো মই নিজে বাইকৰ পিছত মোৰ বাইকত বাইক চলাই থাকোঁতে এদিন মই শিলত শ্লিপ খাই নিজৰ বাইকখনতে শিলত শ্লিপ খাই মই বাগৰি পৰিছোঁ সেই আৰু বাইক চলোৱাৰ মোৰ প্ৰথম প্ৰথম অভিজ্ঞতা সেইবোৰ আপোনালোকে মনত আছে মই চাইকেল এখন খুন্দাৰ সেই কথা মোৰ ভালকৈ মনত আছে তাৰপিছত নিজে বাইকখন চলোৱাত পৰি যোৱাটো মোৰ মনত আছে আৰু দাদাৰ লগত বাইক চ আপোনাৰ প্ৰথম বাইকিং বা মটৰচাইকেল চলোৱা সেই কথা বৰ্ণনা কৰা ইয়াৰ বিষয় কি আপোনালোকে কৈছে আৰু মই এজন মোৰ বাইকখনে আছিলে দাদা এজনৰ লগত গৈছিলোঁ দাদা এজনে চলাইছিলে সেই দাদা দাদাজনে চলাই থাকোঁতে টাৰ্ণিং এটাত বালাত শ্লিপ খাই আমি বাগৰি পৰিছিলোঁ আৰু মোৰ তাত হাতত চাল গৈছিল হাতত চাল গৈছিল দাদাজনৰ মুখত ওঁঠটো ফাটিছিল কিন্তু মোৰ আঁঠুত চাল গৈছিল আৰু বাইকখন প্ৰথম প্ৰথম চলাওঁতে যেতিয়া মই দাদা লগত গৈছিলোঁ আপোনাৰ প্ৰথম বাইকিং বা মটৰচাইকেল চলাৰ অভিজ্ঞতাটো বৰ্ণনা সেইখিনি আৰ অভিজ্ঞতা প্ৰথম ছুপাৰ স্প্লেনডাৰ চলাই শিকিছিলোঁ সেইখিনি মনত আছে তাৰপিছত মই পালচাৰ ওৱান ফিফটি চলালোঁ ওৱান ফিফটি চলে সাহসটো বেছি বাঢ়ি গ'ল কাৰণ বহুত ওজনৰ বাইক হয় সেইখন সেইখন আৰু আগৰ পালচাৰবোৰটো বহুত ওজনে আছিল এই অলপ পালচাৰ বাইক চলাত যেতিয়া পাৰা হ'লোঁ এই তেতিয়া সাহসটো আৰু বেছি বাঢ়িল তাৰপিছত গ্লেমাৰছ চলালোঁ অলপ ওচৰৰ পৰা দূৰত যোৱা চেষ্টা কৰলোঁ দূৰত যাব পাৰিলোঁ এই দূৰত যায় যায় আৰু এইখিনিৰ বিষয়ে মোৰ মনত আছে আৰু বিশেষ মনত নাই এইখিনিয়ে মোৰ বাইক চলাৰ অভিজ্ঞতা আৰু মনত বেছি নাই এইখিনিয়ে আছে মোৰ বাইক চলাত আৰু এয়ে প্ৰথম বাইক চলাইছিলোঁ তেনেকৈ প্ৰথম বাইক চলাইছিলোঁ আৰু এইখিনি মোৰ অভিজ্ঞতা